প্ৰযুক্তিয়ে বিভিন্ন ধৰণৰ চাকৰিৰ সুযোগ মুকলি কৰাত সহায় কৰিছে যেনেকৈ আপোনাৰ ক'বলৈ গ'লে ফেচবুকৰ পৰাই হওঁক বা অন্য ধৰণৰ বস্তুৰ পৰাই হওঁক বিভিন্ন ধৰণৰ জব এপ্লিকেশ্বনবোৰ পায় তাৰদ্বাৰা তেওঁলোকে জব এপ্লাই কৰিব পাৰে লগতে বিভিন্ন ধৰণৰ নলেজ প্ৰযুক্তিৰ দ্বাৰা ল'ব পাৰি সেই প্ৰযুক্তিৰ দ্বাৰা লৈ বিভিন্ন ধৰণৰ পৰীক্ষাবোৰত সেই নলেজটো আপোনাৰ ব্যৱহাৰ কৰি সেই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰেচন কৰিব পাৰে ভালদৰে সেই প্ৰযুক্তিৰ দ্বাৰা চৰকাৰী চাকৰিবিলাকৰ সুযোগ মুকলি কৰা হৈছে আজিকালি শিক্ষাৰ্থীসকলে প্ৰায়ভাগ সেইবিলাককে পচন্দ কৰে যিবিলাক প্ৰযুক্তিয়ে হওঁক বা অনলাইন চ'ৰ্চবিলাকে হওক তাৰপৰা আপোনাৰ নলেজটো লাভ কৰি নলেজটো লাভ কৰি সেইটো ব্যৱহাৰ কৰি আপোনাৰ প্ৰযুক্তিয়ে সেই চাকৰিৰ সুযোগ মুকলি কৰাত সহায় কৰিছে